পানীৰ অভাৱ হ'ব বুলি মই আশা কৰা নাছিলোঁ তাৰ সৈতে মোকাবিলা কৰাটো যথেষ্ট কঠিন যিহেতু পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি ক কোৱা হয় আৰু আমাৰ সব কামতেই মেইন আপোনাৰ যিটো প্ৰধান প্ৰধান বস্তুতটোৱে হৈছে পানী সব ক্ষেত্ৰতে গতিকে আমি ৰাতিপুৱা উঠিয়ে মুখ মুখখন ধোৱাৰ ক্ষেত্ৰত আমাক পানীৰে প্ৰয়োজন হয় ৰাতিপুৱা উঠি আমি পানীৰে পানী দ্বাৰাই আৰম্ভ কৰোঁ গোটেই দিনটো আৰু মোৰ অঞ্চলত পানীৰ অভাৱ নহ'বৰ কাৰণে মই নিজেও পানী অবাবত খৰচ নকৰোঁ আৰু আনকো মই এই ক্ষেত্ৰত অকণমান মানে যিমানখিনি পাৰি মই কওঁ লগতে যেতিয়া বৰষুণ দিয়ে বৰষুণৰ পানীখিনি মই সংৰক্ষণ কৰি নানা ধৰণৰ কামত ব্যৱহাৰ কৰোঁ যেনে ধৰক কাপোৰ ধোৱা কামেই হওক নাইবা ঘৰ চৰ মোচা কামেই হওক নাইবা ফুল ফুলনি দিয়া কাম এনেকুৱা লগতে যিহেতু মই এগৰাকী শিক্ষয়িত্ৰী সেই হিচাপত মই মোৰ ছাত্ৰ ছাত্ৰীসকলকো মই স্কুলত বা শ্ৰেণী কোঠাত এই পানীৰ যাতে ভৱিষ্যতে অভাৱ নহয় বা পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি নাইবা পানী যে অবাবত খৰচ কৰিব নালাগে আমাক যিখিনি লাগতীয়াল সেইখিনিয়ে খৰচ কৰিব লাগে এই ক্ষেত্ৰত মই সিহঁতকো পৰামৰ্শ দিওঁ